হেল্ল' গুপ্তা হোটেলৰ মালিক হয় নাই অ' হেৰি মই অৰ্ডাৰ এটা দিছিলো এই সেইকাৰণে আমাৰ চিৰা দৈ চিৰা লালমোহন পাঁচটা আৰু ৰসগোল্লা দহটা এনেকৈ আমলেটো দিছিলো তেনেকৈ পাঁচটামান অৰ্ডাৰটো পোৱাহি নাই যে অৰ্ডাৰটো দি পঠিয়ালে নহ'ব নহয় পঠিয়াই সোনকালে পঠিয়াই দিয়ক আমাৰ আলহী বহি আছে ন সোনকালে পঠিয়াই দিয়ক আমাৰ ইয়ালৈ গৈ আছে নহয় নহয় সোনকালে আলহী খাবলৈহে অৰ্ডাৰটো দিছিলো আলহী খাবলৈ নাপালে আৰু মোৰ অৰ্ডাৰটো দি কি লাভ হ'ব গতিকে অৰ্ডাৰটো মই দিছিলো যেতিয়া সোনকালে পঠিয়াই দিয়ক আপুনি এই নিদিলে নহ'ব নাপালে নহ'ব নহয় নাই পোৱাহি নহয় আহি ইয়াত সোনকালে পঠিয়াই দিয়ক ক'তা পোৱাহি নাই যে তাৰ নাম্বাৰটো দিয়কচোন নম্বৰটো ধৰা নাই দেখোন সোনকালে লাগে নহয় মোক এতিয়া বস্তুটো নহ'লে মই এতিয়া পইচাটো ঘূৰাই দিব লাগিব মোক আপুনি এতিয়া মইতো টাইমত মই আলহীক খোৱাব কাৰণেহে বস্তুটো বিচাৰিছিলো নহ'লে নহ'ব নহয় এনেকৈ কেনেকৈ হ'ব এনেকৈ টাইমত নাপালে বস্তু কি মই কি কৰিম কাক খোৱাম নহ'ব এইটো পইচাটো মোক ঘূৰাই দিব আপুনি আৰু নহ'লে দিকদাৰ হ'ব নহয় মোৰ মই কেনেকৈ মই টাইমত বস্তু খাবলৈ মই কোনে খাব এইবোৰ বস্তু সোনকালে ঘূৰাই দিয়ক পইচাটোকে ঘূৰাই দিয়ক নোৱাৰিম আৰু